অ' ৰিতু হয়নে অই মই পিংকু চেতিয়াই কৈছিলোঁ এই তোৰ ফাৰ্মত ব্ৰইলাৰ বা কইলাৰ পোৱা যাব নাই বাৰু মোৰ মানে এই অহা দহ তাৰিখে মানে মোৰ বাৰ্থডে' এটা আছিলে মোৰ ভাগৰ মই ভাবিছোঁ এইবাৰ অলপ ডাঙৰকেই পাতো আৰু পটককৈ আৰু নাপাতো আৰু বুলি ভাবিছোঁ মানে সেইকাৰণে এইবাৰে বোলো অলপ ডাঙৰকৈ পাতো এই পৰিয়ালৰ মানুহখিনিকে মাতো ভালদৰে আৰু তই এপাক আহিবি আৰু বাকী তোৰ ফাৰ্মত এইটো ব্ৰইলাৰ আৰু কইলাৰ দামটো কেনেকৈ হৈ আছে

অ' তই হেৰি হ'ব তোৰ ব্ৰইলাৰটোকে ল'ম নহ'লে ঘৰত দি থৈ আহিব পৰা যাব নাই বাৰু মই মানে এতিয়া ঘৰত মই নাই তই জানই চোন মই ঘৰত নাই এতিয়া মই মানে দহ তাৰিখ

অ' মই মানে এই বাৰ্থডে' আগদিনাখন যামহে ন তাৰিখে অ' ন দহ তাৰিখ মানে তই দহ তাৰিখে সোনকালে দি থৈ আহিলেও হ'ব ঘৰত মই পইচাটো এনেকৈ জিপে' কৰি দিম বাৰু